ড্ৰয়িং কৰোঁতে মই চব ধৰণৰে কলা ব্যৱহাৰ কৰি ভাল পাওঁ কিন্তু যিটো মই চবতচে বেছি ভাল পাওঁ সেইটো হ'ল মধুবনী কলা সেইটো বিহাৰত এটা জেগা আছে মধুবনী সেইটো জেগাৰপৰা উভতি আহিছিল তাতে আমি বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰোঁ বা বিনা ৰঙেও আমি আঁকিব পাৰোঁ মধুবনীটো তাতে আমি পাখি আঁকিব পাৰোঁ মাছ আঁকিব পাৰোঁ পাখি আৰু মাছ এইটো চবতচে বেছি জনপ্ৰিয় মধুবনী কলাত বেলেগো ধৰণৰ আমি আঁকিব পাৰোঁ তাৰপিছত মোৰ কিছুমান প্ৰিয় ব্ৰেণ্ড যদি কাপোৰৰ ক্ষেত্ৰত ক'ব পাৰি তেনেহ'লে সেইটো হ'ল জাৰা আৰু বেলেগ মই পিংক আলমেৰা এইবিলাক ব্ৰেণ্ডৰ কাপোৰ পিন্ধি ভাল পাওঁ যদি কলা ক্ষেত্ৰত যদি ক'ব পাৰোঁ তেনেহ'লে মই কেমেল কোম্পানী ৰং ব্যৱহাৰ কৰিও ভাল পাওঁ মই এইবিলাকত ষ্টেচনাৰী দোকানৰপৰা কিনো আৰু যদি কাগজ এইবিলাক হয় তেনেহ'লে এইটো মই ক্লাছমেট ব্ৰেণ্ডৰ কাগজত আঁকি ভাল পাওঁ আৰু ৰং যেনেকৈ মই ক'লোঁ কেমেলৰ আৰু পেঞ্চিল যদি মই কওঁ সেইটো মই আপ্চাৰা পেঞ্চিল ইউজ কৰি ভাল পাওঁ এইবিলাক চব মই ষ্টেচনাৰী দোকানৰপৰা কিনোঁ বা কেতিয়াবা বেলেগ যি দোকান আছে তাতে এইবিলাক বস্তু ৰাখা হয় যিটো ষ্টেচনাৰী নহয় সেইবিলাকৰপৰাও কিনোঁ আৰু অঁ মই ভাবোঁ যে ষ্টেচনাৰী যিটো বস্তুকেইটা হয় সেইকেইটা অলপ খৰচী হয় ঠিকে আমি যদি চাৰ্ট পেপাৰ কিনিব যাওঁ বগাৰ বাহিৰে যেনেকৈ কলা হ'ল ৰঙা হ'ল সেইকেইটা যদি আমি ভাল কোৱালিটি বিচাৰোঁ আমাৰ বহুত টকা খৰচা হৈ যায় আৰু ৰঙো তেনেকৈ যদি আমি আৰ্টিষ্ট কালাৰ সেইটোও মোৰ এটা বহুত প্ৰিয় কালাৰ হয় সেইটো যদি মই কিনিব যাওঁ তাতেও মোৰ বহুত টকা পাঁচশমান গুচি যায় আৰু আঁকিবৰ কাৰণে মই পেইণ্টিং ব্ৰাছ ইউজ কৰিব লাগে সেইটো যদি ভাল কোৱালিটি কিনিব যাওঁ সেইটোৰো বহুত খৰচা হৈ যায়